এইখন কুহেলিকা ৰেষ্টুৰেণ্ট হয়নে বাৰু হয় দাদা মই নগাঁৱৰে মই এটা কথা জানিবলৈ আহিলোঁ আপোনালোকৰ ওচৰত আপোনালোকৰ ইয়াত বাটাৰ চিকেন হ'ব নেকি বাৰু আছে ন' হয় হয় মানে এটা বাৰ্থদে পাৰ্টি আছিলে পৰহিলৈ আছিলে আজি বাইছ পৰহিলৈ চৌব্বিছ তাৰিখে আছিলে আপোনাৰ নগাঁৱতে লক্ষীনগৰ চাৰিআলিত মোৰ ঘৰ গতিকে সেই লক্ষীনগৰ চাৰিআলিতে মোৰ ঘৰতে এটা বাৰ্থদে পাৰ্টি দিম বুলি ভাবিছিলোঁ গতিকে মানে মোক বাটাৰ চিকেন লাগিছিলে এতিয়া পাৰ প্লেটত কিমানকৈ আহিব বা আঠ পিচ্ চিকেন ন' আচ্ছা আৰু দামটো কিমান থ্ৰি হাণ্ড্ৰেড আচ্চা ঠিক আছে মোক মানে প্ৰায় আপোনাৰ চল্লিছ পঞ্চাছ প্লেট লাগে মানে হয় মোৰ চল্লিছ বা পঞ্চাছজন মান গেষ্ট আহিব তো সিমানখিনি হিচাবত মোক লাগিছিলে হয় হয় আপুনি অৰ্ডাৰটো লিখি ল'ব পাৰে হয় মই আপোনাক মোৰ ফ'ন নাম্বাৰটো দি গৈছোঁ আৰু মই ইয়াতে কিবা এটা এডভান্স দি থৈ যাওঁ আপুনি মোৰ অৰ্ডাৰটো লিখি লওক হয় হয় পৰহিলৈ চৌব্বিছ তাৰিখ পৰহিলৈ আপুনি দুপৰীয়া সময়ত দিলেই হ'ব আৰু খালি দাদা এটা ৰিকুৱেষ্ট থাকিলে আপুনি প্ৰায় বিশটামান পেকেট জ্বলা খুব কমকৈ দি বনাব হয় আমাৰ তাত মানে জ্বলা নোখোৱা মানুহো বহুত আহিব মানে প্ৰায় পোন্ধৰ বিশজন আহিব গতিকে আপুনি বিশটা পেকেটত জ্বলা খুব কমকৈ দিব বাকীকেইটাত আপুনি যেনেকৈ নৰ্মেলি বনাই থাকে তেনেকৈ জ্বলা দিলেই হ'ব ঠিক আছে মই আপোনাক কিবা এটা এড্ভান্স দি গৈছোঁ আপুনি মোক ফোন কৰিব মই আপোনাক দিটেইলছটো ভালকৈ জনাই দিম যে কোনখিনিত দিব লাগে হয় ধন্য়বাদ